অঁ বাইদেউ কাম এটা আছিলে এই মই আপোনাৰ ওচৰতে হুৰুম কেইটামান কোটাবলৈ হেৰি শিকিবলৈ যাম বুলি ভাবিছোঁ অঁ আপুনি আকৌ সময় কেতিয়া পায় ধান ঘৰৰপৰা লৈয়ে যামনে অঁ অঁ অঁ ক'ত আছে এতিয়া অঁ অঁ অঁ হ'ব তেতিয়াহ'লে হেৰি মই যাম আৰু মই আগতে আপোনাক কৈ দিম অঁ অঁ অঁ হয় হয় অঁ হ'ব তেতিয়াহ'লে যাম